আমাৰ খেতিপথাৰৰ বিষয়ে ক'বলৈ গ'লে আমি খেতিপথাৰ আমি নানা ধৰণে খেতিপথাৰ কৰোঁ তাৰে খেতিপথাৰ ধান ধাননি তাৰপিছত এইয়া বহুত ধৰণে খেতিপথাৰ কৰোঁ আমি তাৰে ধাননি খেত তাৰপিছত সেইয়া কিবা সৰিয়হ খেত তাৰপিছত নানা ধৰণৰ খেত কৰোঁ তাৰপিছত এই পাত চাত সেইবিলাক বহুত ধৰণে খেত কৰা হয় তাৰে ধাননি খেতবোৰ কৰিবলৈ হ'লে প্ৰথমে এই প্ৰথমে হেৰি কৰিব লাগে প্ৰথমে এই পুলি ধানৰ যিবিলাক পুলি থাকে পুলিবিলাক পেলাব লাগে তাৰপিছত সেই পুলি পেলাই পিছত কেইদিনমান পিছত মানে অলপ সৰু সৰু মানে গছ হয় সেইগিলা গছখিনি হেৰি সেই তাৰপিছত খেতিপথাৰত যায়কেনে পেগ দিব লাগে পেগ পেগ চেগ দিকিনে তাৰপিছত সেই সেইবিলাক গছখন মানে হেৰি লাগি ধৰি দিব লাগে দিয়াৰ পিছত তাৰপিছত সেইবিলাক সাৰ চাৰ দিয়া হয় তাৰপিছত মাজে মাজে পানী চানি দিয়া হয় পানী চানি দিয়াৰ পিছত সেইবিলাকত সেইবিলাকত সেইয়া সেইবিলাকত কেইদিন পিছত মানত অলপ ডাঙৰ হয় ডাঙৰ হোৱাৰ পিছত সাৰ চাৰ দিব লাগে সেইবিলাক সাৰ চাৰ দিয়াৰ পিছত তাৰপিছত সেইবিলাক ডাঙৰ হয় তো সেইবিলাকত ক্ষতি কৰা মানে বহুত চৰাই চিৰিকটি সেইবিলাক ক্ষতি কৰিব ক্ষতি কৰিব ক্ষতি কৰে তো সেইবিলাক মানে ক্ষতি কৰাৰ বাবে যেনে ছাগলী ছাগলীয়ে গৰুৱে সেইবিলাক ধান খায় তো সেইবিলাক আমি সুৰক্ষা দিব লাগে সেইকাৰণে আমি চাইডেদি বেৰা দি দিওঁ তাৰপিছত কেতিয়াবা সিহঁতে মানে কেতিয়াবা মানে সেইবিলাক ছাগলী গৰুৱে সেইবিলাক বস্তু মানে খাই বহুত ভাল পায় সেইকাৰণে ইহঁতক মানে খাব বিচাৰে আৰু এইবিলাক কাটি দিয়ে তো ধানবিলাক হোৱাৰ পিছত তাৰপিছত এইয়া মানে কিনা হোৱা ধানবিলাক যেতিয়া গছত যেতিয়া লাগি ধৰে ধানবিলাক তেতিয়া মানে বহুত ধৰণৰ চৰাই চিৰিকটি কিট নাশক জাতীয় কিবা চৰাই আছে সিহঁতে মানে সেইবিলাক খাই সিহঁতে খোৱাৰ পিছত মানে শেষ হোৱাৰ পিছত সেইবিলাক খাই সেইকাৰণে সিহঁতক মানে সুৰক্ষা দিব লাগে সুৰক্ষা দিকিনে সেইবিলাক মানে বচাই ৰাখিব লাগে তো ৰাখিবৰ কাৰণে আমি চেষ্টা কৰোঁ তো এইবিলাক এটা খেতিৰ পৰা ধৰক আমাৰ এতে বৰ বেছি তেৰ মোন চৈধ্য মোন মান ধান হয় তো এইখিনি মানে আমি তিনি চাৰি বিঘামান কৰি খেতি কৰা হয় আমাৰ ইয়াত তো সেইকাৰণে মানে খেতি কৰা হয় তো ইমান খেতি কৰাৰ পিছত আমাৰ মানে লাষ্টত মানে বহুত কষ্ট হয় তাৰপিছত সেইবিলাক দান মানে কাটিব লাগে কাটাৰ পিছত সেইবিলাক মানে হেৰি মেচিন দি মানে আজিকালিতো মানুহে মেচিন দি হেৰি কৰে ধানবিলাক ওলাই তো ওলাবৰ কাৰণে এটা বস্তু মানে হেৰি কৰিব লাগে তাৰপিছত মেচিনটো ওলোৱাৰ পিছত ধানবিলাক শুকাব লাগে শুকাই তাৰপিছত ধানৰ যিগিলা মানে ডাতি মানে আমি হেৰি কৰোঁ গছ যিবিলাক থাকে তো সেইবিলাক গছত মানে হেৰি কৰা হয় সেইগিলা মানে শুকাওঁ শুকোৱা পিছত সেইগিলা মানে ভালদৰে শুকাই চুকাই লোৱাৰ পিছত তাৰপিছত মানে এই গৰুৱে পুৰা খাই দিয়ে গৰুৰ কাৰণে সেইটো মানে গৰু মানে খাব কাৰণে মানে হেৰি হয় তাৰপিছত তাৰপিছত মানে ইয়াত ধানবিলাক মানে ধাননি খেতিপথাৰবিলাক বিলাকত মানে নানা ধৰণৰ মানে কিট নাশকজাতীয় পদাৰ্থ আদি উৎপন্ন হয় আৰু ধাননিবিলাকত মানে পোক পৰুৱা আদি মানে হেৰি বিনষ্ট কৰে এইবিলাক মানে কিট নাশক মানে তাৰপিছত ধানবিলাক ভেঁকুৰ লাগে এই ভেঁকুৰে মানে খেতিপথাৰত মানে বিনষ্ট কৰে তো সেইবিলাক বচাবৰ কাৰণে আমি কিছুমান ধানত খেতি ধানখেতিত কিছুমান কিছুমান মানে ঔষধত মানে ঔষধ মানে প্ৰয়োগ কৰা হয় এই ঔষধবিলাক মানে ধাননি পথাৰত খেতিত দি তাৰপিছত এইবিলাকত মানে এইবিলাকত মানে হেৰি কৰা হয় ধাননি পথাৰবিলাকত ধাননি খেতিবিলাকত ৰক্ষা কৰাৰ বাবে সেইবিলাকত মানে বাচি বাচ ৰখা হয় তো খেতিপথাৰবিলাকত এনেকে আমি সুৰক্ষা দিব লাগে তো খেতিপথাৰ আমাৰ মানে আগৰ আগৰ দিনৰ মানুহে বহুত বহুত কিছুমানে খেতিপথাৰ কৰিছে কিন্তু আজিকালি মানুহে ইমান খেতিপথাৰ কৰা নাই তো আগৰ দিনৰ মানুহে এইবিলাক মানে খেতিপথাৰত কৰি পোহ পোহ পালন মানে হেৰি কৰিছে তো আজিকালি আমাৰ মানে ইমান ইমান না আজিকালিৰ মানুহে চব আজিকালি আগৰ দিনৰ মানুহে খেতিপথাৰত ইমান সাৰ প্ৰয়োগ কৰা নাছিল কিন্তু আজিকালি মানুহে খেতিপথাৰ বহুত সাৰ প্ৰয়োগ কৰে তো সাৰ প্ৰয়োগ সাৰ প্ৰয়োগ কৰাৰ কাৰণে মানে খেতিপথাৰত চব বস্তু মানে সাৰুৱা হৈ গৈছে সাৰুৱা হোৱাৰ বাবে মানুহৰ মানে শৰীৰত যিখিনি বল পাব লগা আছিল সেইখিনি বল মানে নাই তো সাৰ চাৰ সেইকাৰণে মানুহে আজিকালি মানুহে বেছিদিন জীয়াই নাথাকে খেতিপথাৰৰ কাৰণে